মই সৰুৰপৰাই মাছ ধৰিবলৈ দেখি দেখিয়ে শিকিছোঁ যেনে কিছুমানে জাকৈ বাই এই থকা দেখোঁ বা চালনী বাই থকা দেখোঁ আৰু আৰু কিছুমানে পল বাই থকাও দেখিছোঁ এই তেনেকৈও কিছুমান শিকা হয় বা জালখন দলিয়াও ধৰা দেখিছোঁ সেইদৰেও হয় সেনেকৈয়ে মাছ ধৰিবলৈ শিকিছোঁ জ্যেষ্ঠৰপৰাই শিকিছোঁ বাৰু